হেল্ল' হয় হয় দাদা দাদা হয় দাদা এই আমাৰ বিহু বিহু এখন আছিল এতিয়া বিহুখনত হেল্ল' বিহুখন হ'ব আমাৰ এই ইয়াতে হ'ব জালুকবাৰী অঁ কিবা আয়োজন মানে আপোনাৰ গোটেইখিনি আয়োজন হৈছে এতিয়া কথাটো হ'ল আপুনি টাইমটো দিব পাৰিবনে আমাক গড়ে আপোনাৰ সেইদিনা ৰাতিপুৱাৰপৰাই লাগিব আৰু বিহুখন হ'ব আপোনাৰ জেঠতে হ'ব আৰু জেঠত দুই তিনি নহয় নহয় নহয় নহয় এইটো মানে বহাগী বিদায় বহাগী বিদায় নহয় তাৰিখটো জনাম বাৰু দাদা কিন্তু ৰাতিপুৱাৰপৰা আপুনি সময়টো দিব জানো নহয় নহয় দাদা দাদা দাদ দাদ দাদা দাদা শুনকচোন আপুনি কথাটো কওক বোলে পাৰিবনে নোৱাৰে আৰু নোৱাৰে যদি আমি বেলেগ আৰ্টিষ্ট চাম হেঁ মানে আপুনি দাদা আপোনাক আমি বিচাৰোঁ আমি আপোনাৰ মানে বহুত মানে ভালপাওঁ আৰু আপোনাৰ অনুৰাগী আৰু আপোনাক আমি বিচাৰোঁ দাদা দাদা দাদা দাদা দাদা শুনক শুনক শুনকচোন ছিডিউলটো থাকিবই ছিডিউলটো থাকিবই আপুনি প্লিজ মানে ত্ৰায় কৰকচোন আপুনি কেনেকৈ পাৰে মিলাব ন প্ৰগ্ৰেমটো প্ৰগ্ৰেম নহয় দাদা দাদা আপুনি আহিব লাগিব কাৰণ আমি আম বহুত অপেক্ষা কৰি আছো বাৰু দাদা মানিলোঁ বাৰু বাৰু দাদা দাদা দাদ দাদা দাদা বাৰু ডেটতো নহয় দাদা দাদা দাদা আমি বাৰু আপোনাৰ বাহিৰে বেলেগক নামাতো এইটো ঠিক হ'ল বাৰু যেনিবা আমি আপোনাকে বিচাৰিলোঁ এতিয়া আপুনি আমাক বাৰু আপোনাৰ মতেই আমি ডেট লম কিন্তু পইচা পাতি কিমান ল'ব কওকচোন দাদা দাদা অঁ নহয় এতিয়া শুনকচোন নাই মেনেজাৰটো হ'ব দাদা কিন্তু আপোনাৰ লগতে কথা আমি পূৰাপূৰি এক লাখ টকা এটা দিব পাৰিম আপোনাক আপুনি আহিব পাৰিবনে নোৱাৰে কওক আৰু বেণ্ডটো লাগিলে আমি আমি নিজাকে ইয়াতেই হেণ্ডচ পাৰ্টিতো মাতিম আপুনি যদি পাৰে কওক আৰু দাদা প্লিজ আৰু আপোনা এইটো মানে নহয় দাদা আমাৰ ৰাইজেই বিচাৰিছে দাদা দাদ নহয় দাদা ৰাইজেই বিচাৰিছে দাদা ৰাইজেই বিচাৰিছে ৰাইজে বিচৰা কাৰণেহে মই আপোনাক কৈছোঁ অঁ দাদা হয় নেকি অঁ দিয়ক দিয়ক বাৰু দাদা হয় হয় হয় হয় হয় হয় হয় দাদা জেঠৰ আজি এক তাৰিখ দাদা বহাগৰ বিদায় হয় হয় হয় দাদা দাদা হেৰি বৌৰ লগত অলপ ভালে থাকিব কাজিয়া চাজিয়া কমকৈ কৰিব হয় হয় হয় হয় হয় হয় হয় হয়